মই কিতাপ মই পঢ়া কিতাপসমূহ ওচৰতে দোকানত ক্ৰয় কৰোঁ আৰু সেই দোকানত যদি সেইবিলাক কিতাপ উপলব্ধ নহয় তেনেহ'লে মাছখোৱাৰ জুলি চাৰিআলিত ৰঞ্জিত বুক ষ্টল বুলি এখন কিতাপৰ দোকান আছে সেই দোকানৰ মানুহজনৰ কওঁ যে মোক আমুক কিতাপখন লাগিছিলে সেইখন আনি দিয়ক তেতিয়া তেওঁ যোৰহাট ডিব্ৰুগড় নাইবা ধেমাজিৰ পৰা আনি দিয়ে আৰু তেতিয়াও যদি কিতাপখন মই নাপাওঁ তেনেহ'লে ধেমাজিত গ্ৰন্থমেলা হয় নতুবা ঢকুৱাখানাত গ্ৰন্থমেলা হয় গ্ৰন্থমেলাৰ পৰা ক্ৰয় কৰোঁ আমাৰ ওচৰত কোনো সস্তা বা চেকেণ্ড হেণ্ড কিতাপৰ দোকান নাই গতিকে আমি কিতাপসমূহ উচিত মূল্য দি কিনিবলৈ বাধ্য